অঁ মিস্ত্ৰী বস্তু মানে ইটা লাগিব চিমেণ্ট লাগিব আৰু জিম গাঠিবলৈ ৰদ লাগিব নহয় লাগিব দহ বেগ মান লাগিব ইটাটো আপোনাৰ চাৰি পাঁচ হাজাৰমান আনিলে ভাল হ'ব জাতটো পাঁচশ টকায়ে লয় যোগালীটো পাঁচশ টকাৰ মিস্ত্ৰী পাঁচশ টকা ল'ব ইটাটো বহুত দাম হৈছে তেৰ টকা নে কি এই ইটা কি এটা আনিছে পিছে ভাল আছে বুলি কয় আৰু বালিটো অলপমান এই অলপ ডাঠাটো আনিব আৰু আইৰণ নোহোৱা ভাল

হয় তলত যে বীম গাঠিব লাগিব যে বীম গাঠিব ৰদ লাগিব আৰু তাৰ লাগিব লাগিব পাঁচ কুইণ্টেলমান কইলটো লাগিব দহ কেজি মান অঁ বিশ কেজি মান আনিলে হৈ যাব বাৰু হ'ব মই যাম বাৰু অঁ বাৰু হ'ব